হেল্ল' ক'ত আছে আপুনি মই আহি পালোহি ক'ত মই নাই দেখা যে আপোনাক আপুনি কোনখিনিত আছে মই গায়ত্ৰী হোটেলৰ সন্মুখত ৰখি আছো হয় হয় ব্লু কালাৰৰ শ্বাৰ্ট পিন্ধি হয় হয় হয় হয় হয়

ঠিক আছে আহক আহক আহক মোৰ দেৰি হৈছে সোনকালে আহক